এক তাৰিখ চাৰি মাহ দুহেজাৰ বিশ ছয় তাৰিখ সাত মাহ দুহেজাৰ একৈছ সাত তাৰিখ পাঁচ মাহ দুহেজাৰ দহ আঠ তাৰিখ আঠ মাহ দুহেজাৰ এঘাৰ ন তাৰিখ দহ মাহ দুহেজাৰ চৈধ্য